অ' মই গুৱাহাটীৰ পৰা কৈ আছোঁ ৰ'ব এই আপোনাৰ নম্বৰটো এতিয়া মোক একজনে দিলাক আপোনাৰ ঘৰ হাউ হাউলিত বুলি কৈ এই আমি গুৱাহাটীৰ পৰা এই হাউলিৰ ৰাস চাব যাম বুলি মানে ভাবি আছোঁ তাতে কেনে হেন কি নো আৰু বহুত ডঙৰ লটাৰীও হয় বোলে হয় নেকি এই টিকটৰ কেনেকৈ কি ছিষ্টেম টিকট কাটিম বুলি ভাবিছোঁ আমি হয় নিকি অ' হয় নিকি টিকটৰ কাৰণে তেনেহ'লে আমি আগদিনাই যাব লাগিব অ' তাৰমানে আমি ইয়াৰ পৰা মোটামুটি বিছজনমান যাম বুলি ভাবি আছোঁ অ' হয় নেকি এনেতো ৰাসতো বহুত দিন চলে বুলি শুনা পাইছোঁ অ' ঠিক আছে দিয়ক আপোনাকো ফোন কৰিম আমাক একজন মানুহ তাতে লগ কৰি দিব আমি হাউলিৰ ৰাস চাম তাতে থাকাৰ হে ব্যৱস্থা কৰিব লাগিব আমি এনেও আছে নহয় ব্যৱস্থা আচ্ছা ঠিক আছে ঠিক আছে দিয়ক